কৰ্মক্ষেত্ৰত ডাঙৰ ভুল মই কৰা নাই কিন্তু সৰু সুৰা ভুল এইবিলাক শুধৰাই লৈছোঁ নিজৰ অভিজ্ঞতাৰ পৰাই আৰু ধৰক লগ সমনীয়া আৰু ওপৰ ওপৰৰ বিষয়াৰ পৰা আৰু বন্ধু বান্ধৱৰ পৰাও পৰামৰ্শ লৈ পেলাই বিশেষকৈ ধৰক এতিয়া সামাজিক কামবিলাকত কেতিয়াবা মানুহৰ ই হয় দুটা এটা ভুল হয় সেইবিলাক অঁ আলোচনাৰ মাধ্যমেৰে হয়তো সংশোধন কৰা হৈছিল